হয় মই এগৰাকী হাউচ ৱাইফ হয় মই এগৰাকী হাউচ ৱাইফ হয় মোৰ যিহেতু বহুতো ঘৰখনৰ প্ৰতি পৰিয়ালটোৰ প্ৰতি বহুতো দায়িত্ব আছে মই সেই দায়িত্ববোৰৰ মাজতে মানে মোৰ ব্যৱসায়বোৰ এনেকৈয়ে চলাই আছোঁ আৰু মই কৈছিলোঁ যে মই বিভিন্ন ঠাইলৈ ৰাইডত যাওঁ তথাপিও মানে কি মোৰ পাৰ্মানেণ্ট ব্যৱসায় হিচাপে মই চিলাই আৰু গোঁঠাৰ লগত জড়িত সেইকাৰণে মই বেছিভাগ সময় এই ব্যৱসায়টোতে দিওঁ কিন্তু তথাপিও কেতিয়াবা ঘৰৰ দায়িত্বৰপৰা আজৰি হ'লে নিজৰ পৰিয়ালটোৰ লগত অলপ সময় কটাওঁ আৰু তেওঁলোকৰ লগত ৰাইডত যাওঁ আৰু এনেকৈ চলি আছোঁ আৰু মই বৰ্তমান মই বৰ্তমান এই আজিকালি যিহেতু ফেচবুকৰ যুগ বৰ্তমান ফেচবুক আৰু ইউটিউবৰ পৰা বহুতো ধৰণৰ গোঁঠা আৰু চিলাই কৰা এইবোৰ চুৱেটাৰ টুৱেটাৰ মাফলাৰ আদি গোঁঠাবোৰ ছাৰ্চ কৰি কৰি চাওঁ এইবোৰ ছাৰ্চ কৰি চাই তাৰপৰা সিহঁতৰপৰা গুঠিবলৈ চেষ্টা কৰোঁ আৰু পাৰিলে মানে অনুপ্ৰাণিত হওঁ